অসমীয়াৰ আঞ্চলিক উপভাষা শিকি শিকা হৈছে অসমীয়া আঞ্চলিক উপভাষা বুলি ক'বলৈ গ'লে নেপালী বড়ো নেপালী বড়ো আদিবাসী এইবোৰেই আপুনি অসমীয়া আঞ্চলিক উপভাষা বিষয়ে অধিক ক'বলৈ গ'লে অধিক ক'বলৈ গ'লে ক'বলৈ হ'লে অসমীয়া ভাষাৰ পিছত অসমত দ্বিতীয় ভাষাটো হৈছে প্ৰাধান্যতা বেছি হৈছে বড়ো বড়ো ভাষাটো হৈছে বড়ো জনগোষ্ঠীয় লোকৰ যিটো যিটো ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে যিটো ভাষা ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতিও বৰ্তমান সময়ত পাইছে নেপালী ভাষা নেপালী ভাষা অসমৰ আন এটি আঞ্চলিক উপভাষা হৈছে নেপালী যিটো অসমীয়া বড়োৰ পিছতে বহুতে কয় নেপালী ভাষা নেপালী ভাষাটো ভাৰতীয় সংবিধানত ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি সংবিধানিক ভাষা হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে